আমি ধান খেতিৰ সম্পৰ্কে মই ক'ম কেনেকৈ ধান খেতিটো কৰে মই ধান খেতিটো আচলতে এগ্ৰিকালচাৰৰ পৰা খেতিৰ ভাল বীজ আনো বীজ আনি ৰাখোঁ তাৰ পাছত মাটিখিনি জেঠ মহীয়া ধুনীয়াকৈ দুচাহ তিনিচাহমান বাই পেলাই অলপ দিন থাকিবলৈ দিওঁ তাৰ পিছত আকৌ মাটিটো ভালকৈ পানী চানী কেওফালে যাব নোৱাৰাকৈ আৱদ্ধ কৰি ধুনীয়াকৈ পানী জমা কৰি বোকা দিওঁ তাৰপিছত কঠীয়াখিনি পাৰি দিওঁ তাৰ পৰা তেনেকৈ পঁচিছ দিন বিছ দিনমানৰ ভিতৰত তাৰ পৰা বেলেগ মাটি মই ধুনীয়াকৈ বাই মেলি মাটিখিনি চব ছাইডে আলি চালি খুৱাই থওঁ পানী যাতে বৰষুণ চৰষুণেই হওক এনেই জলসিঞ্চনৰ ব্যৱস্থাই হওক দিয়াৰ ব্যৱস্থা কৰি মাটিখিনি ভাল ধৰণে বোকা দিওঁ তাৰপিছত কঠীয়া উঘালি কঠিয়াবোৰ পানীত ডুবাই ৰাখোঁ তিনি দিনমানৰ পাছত কঠিয়া কঠিয়াবোৰ প্ৰতিডৰা মাটিত জোখত জোখত থৈ যাওঁ তাৰ পিছত ৰোৱনীয়ে ৰোৱে আৰু তাৰ পৰা সেনেকৈ ধৰক ইডৰাৰ পাছত সিডৰা তেনেকৈ প্ৰায় এক ডেৰ পূৰা মাটি মই খেতি কৰোঁ তাৰ পিছত খেতিৰ সময় সাপেক্ষে খেতি পথাৰলৈ যাওঁ চাবলৈ যাওঁ ধান চানবোৰ কেতিয়াবা মজা পোক লাগে নেকি তেনেকৈ হ'লে মই ৰগৰ বা বিভিন্ন ধৰণৰ বীজ ভাণ্ডাৰৰ লগত কথা পাতোঁ তাৰ পৰা স্প্ৰে' কৰি দিওঁ পোকে খালে

তাৰ পিছত ধান চপাওঁ আঘোণ মহীয়া প্ৰায় ধৰক আঘোণৰ শেষৰ সময়ত আৰু খেতিটো সামৰি মেলি হয় আৰু এনেধৰণেই মই ধান খেতিও কৰোঁ